হেল্ল' মই আপোনাৰ তাত যে ভাত অৰ্ডাৰ কৰিছিলোঁ মই তিনিটা বজাত অৰ্ডাৰ কৰিছিলোঁ এতিয়া দেখোন সময় পাৰ হৈ গ'ল যদি সময়মতে ভাত নাপাওঁ মোৰ পইচাটো ঘূৰাই দিব